হেল্ল' ঐ কোৱা এই আছোঁ এনেই তুমি ভাত নাই খোৱা খাম হে তুমি খালা তাকে কোৱা কোৱা

অঁ যাব লাগিছিলে এই মইয়ো তাকে ভাবি আছিলোঁ এই কেইদিনতে কোন দিনা যাওঁ জানো কোন দিনা গ'লে ভাল হ'ব বাৰু মোৰ যে তুমি আছিলা ভণ্টি আছে আৰু কৃষ্ণাহঁত যায় নেকি তুমি এবাৰ সুধি চাবাচোন গাড়ীত যেইজনী ধৰে আৰু পাঁচজনী যাব পাৰিম আমিতো তিনিজনী হ'লোৱেই তাকে তুমি

অঁ তুমি সিহঁত সিহঁতৰ দুজনীক কৈ দিবা আমি তেতিয়া পাঁচজনী হৈ যাম আৰু এইকণহে হ'ব বাৰু একো নাই তেলটো ভৰালেই হ'ব বাকী এইকণহে বেছি দূৰ নহয় নহয় বেছি দূৰ নহয় গৈ আহিবগে পাৰিম আমি ৰাতিপুৱা সোনকালে ওলাই দিম আমি হেৰি কৰিম এই মাধৱদেৱৰ কলাক্ষেত্ৰ নে কিবা বনাইছে নহয় ওচৰতে সেইফালে সেইটো চাই আহিব পাৰিম ইমান দিন হ'ল ওচৰত ওচৰতে থাকি লেটকু পুখুৰী চাবলৈ যোৱা নাই এই সেইখনৰ কাৰণে ৰৈ নাথাকোঁ দেই মই

এ মই এৰি থৈ আহিম কিন্তু

তাকেতো ইমান ওচৰতে থাকি ইমান দিন যাব পৰা নাই ইমান দিন যাম যাম বুলি ওলাইছোঁ এ এইটো দেওবাৰে ওলাবা তুমি কৈ দিবা খালী সিহঁতক ঠিক আছে ঘৰলৈকে আহিবা নহবা মোক ভাত খাব মাতি আছে এতিয়া দেই কাইলৈ কাইলৈ এহেঁতৰ তাত দুজনীক লৈ ঘৰলৈ গুচি আহিবা ঠিক আছে দিয়া